হেল্ল' এই গুৱাহাটীৰ হেলথ চেণ্টাৰ হয়নে জালুকবাৰী হেলথ চেণ্টাৰ হয়নে অঁ অঁ মই গোলাঘাটৰপৰা কৈছিলোঁ আচলতে মই ফাৰ্ষ্ট এইড বক্স এটা অৰ্ডাৰ কৰিছিলোঁ এই তিনিদিনত আহিবলগীয়া আছিলে আজি এসপ্তাহে হৈ গ'ল অঁ অঁ অঁ মই চেক কৰিছিলোঁ কিন্তু কোনো আপডেট নোপোৱাৰ বাবেহে ফোন কৰিলোঁ হয় হয় ইনঞ্চুলিনো আছিলে তাতে

তিনি দিনত আহিবলগীয়া আছিলে কিন্তু এসপ্তাহ হ'ল আজি

আপোনালোকে পাৰে যদি আপডেটটো দি থাকিবচোন ঠিক আছে বাৰু ধন্যবাদ